বজাৰৰ পৰা অনা ফল মূলে শৰীৰৰ অপকাৰ কৰিব পাৰে যিহেতু সেই ফল মূলখিনি বজাৰত মেলি মুকলিকৈ থয় আৰু মুকলিকৈ মেলি থোৱা ফল মূলত বিভিন্ন ধৰণৰ ধূলি মাকতি আদি বীজাণুসমূহ তাত লাগিব পাৰে যি বীজাণুৰ ফলত আমাৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু গাড়ীত সেই ফল মূলখিনি আনোতে মুকলিকৈ অনা হয় যিহেতু বিভিন্ন ধৰণৰ পোত পতংগ সেই যি পালভোৰেৰে ঢাকি অনা হয় সেই পালভোৰত বিভিন্ন ধৰণৰ হয়তো পোক পৰুৱা পতংগ তেনেকুৱা ধৰণৰ বস্তু লাগি সেই পোকখিনিত বীজাণু লাগিব পাৰে আৰু যাৰ ফলত আমাৰ স্বাস্থ্যৰ অৱনতি হয় আৰু ঘৰত যি ভ ফল মূলৰ বেপাৰীখিনিয়ে সেই ফল মূলখিনি ভাল হৈ থাকিবলৈ কিছুমান দৰৱ ব্যৱহাৰ কৰে যাৰ ফলত ফল মূলখিনি বহুত দিন ধৰি ভাল হৈ থাকে আৰু সেই ফল মূলখিনি বজাৰত বিকিব পাৰে ফৰ মূ ফল মূল ভাল হৈ থকাৰ যি দৰৱ দিয়ে সেই দৰৱখিনি আমাৰ দেহত আমি খোৱাৰ ফলত আমাৰ দেহত সোমায় আৰু আমাৰ আমি খোৱাৰ পিছত আমাৰ দেহৰ অপকাৰ কৰে সেই অপকাৰ ফলত আমাৰ স্বাস্থ্যৰ অৱনতি ঘটে আমি চিকিৎসা চিকিৎসা ল'বলগীয়া হয় সেইকাৰণে বজাৰৰ ফল মূলৰ পৰা আমাৰ শৰীৰত বহুতো অপকাৰ হ'ব পাৰে যেনে আমি ঘৰত থকা মধুৰি আম পনীয়ল শিলিখা আম কঁঠাল জামু সেইখিনি ঘৰৰ হয় সেইখিনি বস্তু সেই ফল মূলখিনি খালে আমাৰ কোনো ধৰণৰ অপকাৰ নহয় স্বাস্থ্যৰ অৱনতি নঘটে সেইবাবে বাবে মই ভাবো বজাৰৰ পৰা ফল মূল কিনি আনি খোৱাতকৈ বাৰীৰ ফল মূল বিভিন্ন ধৰণৰ ফল মূল আমি বাৰীতে লগাই খাব লাগে যিহেতু বজাৰৰ ফল মূলখিনি দৰৱ দি বেছি দিন ভালকৈ ৰখা হয় গাড়ীয়ে মটৰে অনা হয় কেনে ধৰণৰ ধূলি মাকতি তাত লাগি আছে আমি সেইবোৰ কোনো ধৰণৰ দেখা নাই আমি মাথো কিনি আনো আৰু খাওঁ তাৰ ফলত আমাৰ স্বাস্থ্যৰ অৱনতি ঘটে